অ' হয়নে অঁ এই মই কে বি ৰোড টেঙাখোৱাৰ পৰা কৈছিলোঁ মানে কাইলে মোৰ সকাম এটা আছিলে কল অলপ লাগিছিলে এই কল আছে নেকি জাহাজী কল জাহাজী কল লাগিছিলে তিনি আখি তাৰপৰা আপেল পাঁচ কিলো মান লাগিছিলে কমলা লাগিব দুই কিলো তাৰপৰা আঙুৰ এক কেজি মান লাগিছিলে দামটো এনেই কেনেকৈ বাৰু আপেলৰ অঁ ডজন নে এআখি অঁ অঁ মোক পাঁচ কেজিমান লাগিছিলে হয় তেতিয়াহ'লে সিমান নোৱাৰিব নেকি অ এই মই এতিয়া যাবলৈ সময়টো নিমিলেগৈ মই আকৌ এতিয়া ভকত মাতিব যাব লাগিব এফালে অঁ পিছে ডেলিভাৰ দিয়া হ'লে ভাল আছিলে দামটো অলপ কম নহ'ব নেকি অঁ অঁ ঠিক আছে এড্ৰেছটো লিখি লওক তেতিয়াহ'লে অঁ এইটো কে বি ৰোড টেঙাখোৱা কেছ কেছ কেছ হয় হয় আৰু এই বুট মগু এনেকৈ লাগিছিলে সকামত যিবিলাক প্ৰয়োজন হয় আৰু তাকে কুঁহিয়াৰ দিব তিনিডালমান তাৰপৰা ডালিমো এক কেজিমান দি দিব তাৰপৰা বুট আঠ কেজি মান দিব লিখি আছেনে অঁ তাৰপৰা মগু দিব পাঁচ কেজিমান অঁ তাৰ পাছত আৰু ফলমূল তেনেকৈ আৰু কি তৰমুজ চৰমুজ হ'ব নেকি তৰমুজটো মানে এনেই ঘৰত খাবলৈহে আৰু বাকী অঁ

কেছ কেছ কেছ ডেলিভাৰী অঁ অঁ এড্ৰেছ এড্ৰেছটো ল'লে নহয় অঁ ঠিক আছে হ'ব